অঁ হয় হয় হয় কওকচোন অঁ হয় কোনকেইখন অঁ জুগ্ৰাফিৰ বুক পাব অঁ হয় আছে আছে অঁ আছে কওক অঁ আছে সেইখনো পাব সেইখন আছে আছে থাকিব লাগে হয় মই চাই দিম বাৰু তাৰপাছত আপোনাক ভালকৈ জনাম আৰু তাৰোপৰি এইছ এছ ছেকেণ্ড ইয়েৰৰ কাৰণে আৰু বাকী ছচিয়লজিৰ মানে সমাজতত্বৰ কিতাপ হওক আৰু অসমীয়াৰ হওক ইংৰাজীৰ হওক গোটেইখিনি আমাৰ তাত উপলব্ধ আছে আপুনি কি কি লাগে এবাৰ জনাব ভালকৈ হ'ব হ'ব হয় হয় হয় কিন্তু তাৰ কাৰণে খালী এক্সট্ৰা চাৰ্জ লাগিব অলপকৈ পিছে অঁ কওক অঁ কেছো লওঁ গগুলপেয়ো লওঁ দুয়োটাই হয় আপোনাৰ যোনটো সুবিধা হয় হয় হয় আপোনাৰ যোনটো সুবিধা আপুনি সেইটোতে কৰিব পাৰে তাৰপাছত তাতে বুকছখিনিৰ ওপৰত ডিস্কাউণ্টো আছে আপুনি

আপুনি যেতিয়া অৰ্ডাৰ কৰে তাৰে দুই তিন দিনৰ ভিতৰতে দিয়া হয়

হেলৌ

হয় কওকচোন

নাই অঁ অঁ এতিয়া মানে আপোনাৰ আছে আছে হয় হয় আমাৰ আমাৰ বুকষ্টলখনত আপুনি যেনেকুৱা ধৰণৰ বুকেই নিবিচাৰক কেলেই গোটেইকেইখনেই পাব আৰু তাৰোপৰি যদি আমাৰ তাত উপলব্ধ নাই তেন্তে আপুনি যদি অৰ্ডাৰ কৰে যাম আমি সেইটো আপোনাৰ বাবে বেলেগৰ পৰাও অৰ্ডাৰ কৰি দিব পাৰিম হয় হয় আপোনাক যি লাগে আপুনি ক'ব পাৰে আৰু তাৰোপৰি বুকচবিলাকৰ ওপৰত ডিস্কাউণ্টো থাকে কিছুমান কিছুমান এতিয়া কিছুমানত টেন পাৰ্চেণ্ট কিছুমানত ফিফটিন পাৰ্চেণ্ট তেনেকুৱা আৰু এতিয়া বুকখনৰ প্ৰাইচটোৰ ওপৰত কথা ডেলিভাৰী চাৰ্জটো চবতেই ছেভেণ্টিকৈ ৰাখোঁ আমি সত্তৰ টকা অঁ হয় হয় সত্তৰ টকাকৈ অঁ অঁ হয় হয় আছে আপুনি ভূগোল বিষয়ে আপুনি মানৱ ভূগোল পাব যোনখন মানে এইছ এছ ছেকেণ্ড ইয়েৰৰ কাৰণে খুবেই উপযোগী মানে সেইখন পাব সেইখনৰ ৰেটিংচটো ফ'ৰ পইণ্ট ফাইভ মানে এতিয়ালৈকে তাকে তাৰপিছত আৰু তাৰ উপৰি হয় হয় হয় হয় হয় হয় সেইখন পাব তাৰ উপৰি ৰাজনীতিৰ আপুনি বিচাৰিছিলে অঁ আপুনি ৰাজনীতিৰ বিচাৰিছে হয় হয় হয় সেই তিনিখনেই নে আৰু কিবা আপুনি অৰ্ডাৰ কৰিব ঠিক আছে বাৰু দিয়ক হ'ব বাৰু দিয়ক থ্যেংক ইউ অঁ